আমাৰ বাগিচাখনত আমাৰ আগফালে যিখন বাগিচা আছে তাত মানে ফুলবোৰ বহুত ধুনীয়াকৈ ফুলে আৰু সেই ফুলবোৰ মানে বহুত আকৰ্ষিত হয় চাবলগীয়া আৰু তাত মানে বিভিন্ন ধৰণৰ চৰাইবোৰ আহে তাত মানে ফুলৰ মৌ ৰস চুহিবলে আৰু সেইবোৰ সেইবোৰ খাই আৰু বহুত বহুত চৰাই আহে আৰু ঠিক তেনেকৈ আমাৰ পিছফালে মানে আমাৰ অমিতা গছ আছে মধুৰীআম গছ আছে আম গছ আছে এইবোৰ মানে মধুৰীআম খাবলৈ মানে বহুত চৰাই আহে আৰু তাত মানে অমিতাবোৰ পকি যায় তাতে গছতে পকে আৰু তাতে ধুনীয়াকৈ মানে তাতে চৰাইবোৰে ধুনীয়াকৈ খাই থাকে আৰু এইবোৰ মানে বহুত বহুত চ বহুত ধৰণৰ চৰাইবোৰ আহে মানে সেইবোৰ ফল মূল খাই মানে সিহঁতে গুচি যায় আৰু ঠিক তেনেকৈ মানে আমাৰ চটৰ ওপৰত যিহেতু পানী থাকেই আৰু পানীবোৰ মানে আমাৰ বৰষুণ পৰিলে তাতে পানীবোৰ ৰৈ যায় আৰু সেই প সেই পানীবোৰেই মানে খায় আৰু সিহঁতে তাতেই মানে গা পা ধুৱে আৰু তাতেই থাকে ঘৰচিৰিকাবোৰ শালিকী চৰাইবোৰ আৰু তেনেকৈ মানে পাত চৰাইবোৰ এইবোৰ মানে বিভিন্ন ধৰণৰ চৰাইবোৰ আহে তাতেই মানে গা ধুৱে আৰু সিহঁতে তাতেই মানে ফল মূল খায় আৰু সিহঁতে গুচি যায় আৰু বাহবোৰ থাকে আৰু বাঁহ আছে আৰু গছবোৰত ধুনীয়াকৈ মানে আকৰ্ষিত কৰি সিহঁতে বাহবোৰ সাজে আৰু বাহবোৰ সাজি পেলাই মানে ধুনীয়াকৈ গুচি যায় আৰু এনেই মানে আমাৰ ইয়াত থাকিবলে বহুত সুবিধা হয় বাগিচাখনতো মানে বহুত ধৰণৰ মানে চৰাইবোৰ আহে আৰু গছত বাহ লয় আৰু খুব ধুনীয়াকৈ মানে সিহঁতে মানে মৌ ৰস পান কৰি থাকে দেখিবলৈয়ো ধুনীয়া লাগে সিহঁতক চাবলগীয়াও সেইবোৰ চাই থাকি মানে বহুত ভাল লাগে আৰু ফল মূলবোৰ খাই থকাও চাই থকা দেখিও মানে বহুত ধুনীয়া লাগে